বৰ্তমান সময়ত অসমীয়া চেনেলৰ ভিতৰত মোৰ অনুষ্ঠান প্ৰিয় ৰং চেনেল আৰু ৰেঙনি তাৰ ভিতৰত গোটেইকেইটা অসমীয়া চেনেলেই ভাল লাগে তথাপি এইকেইটা বেছি প্ৰিয় তাৰ ভিতৰত ছিৰিয়েল ৰেঙনিত বাপ বেটা কচু কটা এইখন বেছি ভাল লাগে তাৰপিছত ৰঙত বেহৰবাৰী আউটপষ্টখন বেছি প্ৰিয় বেহৰবাৰী আউটপ'ষ্টত পুলিচৰ কাহিনী থানাৰ কেনেকুৱা কি পৰিচালনা কেনেকুৱা কি কথা এইবোৰ চাই বেছি ভাল লাগে আৰু তাত সময়ত ঘটি থকা ঘটনাবোৰ দি থাকে আৰু ঘৰুৱা কিছুমান কাহিনীও থাকে চোৰ দকাইতবিলাক কেনেকুৱা কি ধৰণে ধৰিব লাগে কেনেকে কি কৰিব লাগে থানাত এইবোৰ দেখুৱাৰ কাৰণেও মানে কিছুমান কথা জানিব পৰা হয় মানুহ কেনেকুৱা বিধৰ আছে এইটোৱেই জনা যায় আৰু হাঁহি ধেমালি হেৰি ঘৰুৱা কাহিনীবোৰ কিছুমান ছোৱালী বাৰু স্বামী স্ত্রী কেনেকুৱা কাজিয়া পেচাল মাৰপিট থানাত কেনেকৈ হেৰি কৰে এইবিলাক দিয়ে এইটো কাৰণেও বেহৰবাৰী আউটপ'ষ্টখন ছিৰিয়েল চাই ভাল লাগে তাৰপিছত ৰেঙনিৰ বাপ বেটা কচু কটাখন ছিৰিয়েল চাওঁ মই এইখনো বেছি প্ৰিয় কাৰণ তাত পৰিয়ালৰ ল'ৰা বোৱাৰী ছোৱালী মাক বাপেকৰ কাহিনী কিছুমান দেখুৱাৰ কাৰণেও বেছি ভাল লাগে আৰু ছোৱালী বিলাক কেনেকৈ ক'ত কি হয় এইবোৰ দেখাই দেখুৱাই এইবোৰ চাই ভাল পাওঁ আৰু এনে অসমীয়া চেনেল গোটেইকেইখনৰে ছিৰিয়েল চোৱা হয় চাই ভাল লাগে কাৰণ অসমীয়া চেনেলৰ শাহু বোৱাৰী ছিৰিয়েলখনো চাই বৰ ভাল লাগে কাৰণ আমি শাহু আৰু বোৱাৰী মাজত কেনেকৈ চলিব লাগে কি কৰিব লাগে বোৱাৰী কেনেকুৱা বিধৰ বা শাহু কেনেকুৱা কি কথা ঘৰুৱা কাহিনীবিলাক এই ছিৰিয়েলখনৰ পৰা জানিব পৰা হয় সেইটো কাৰণেই বৰ ভাল লাগে চাই এইকেইটা চেনেল আমি চাওঁ অসমীয়া প্ৰায়েই গোটেইকেইটা চেনেলেই আমাৰ প্ৰিয় গতিকে